হেল্ল' অ' আপোনাৰ মাংস দোকান খোলা আছে নেকি অ' মোক তাৰমানে কালি মানে লগা আছিল মাংস অলপ সৰহকৈ লাগিব আৰু মই লাগিছিল দহ কেজিমানকৈ লাগিছিল আৰু কি কি মাংস আছে

অ' অ' ছাগলী মাংসটোৱে দিব আৰু দামটো কেনকৈ চলি আছে

অ' অলপ কমাই চমাই দিব আৰু অ' মোক এনে মাংসখিনি ঘৰত দি থৈ যাব লাগিব মোৰ মানুহ নাই তাৰমানে অ' হোম ডেলিভাৰীয়ে কৰিব লাগিব আৰু অ' মই মই থাকো অ' তাতেই অ' ঘৰত দি থৈ যাব কি কৈ কি কৈছা অ' অ' অ' এক্সট্ৰাকৈ হ'ব বাৰু দহটামানত দিলে হ'ল আৰু দহটামানত দিলে হ'ব বনা চনাব লাগিবতো কালি কালি লাগিব কালি দিলে হ'ল আৰু অলপ কমাই চমাই ল'ব আৰু অ' পইচা পাতি অ' লগে লগে পইচা দিব লাগিব নেকি অ' এডভান্সো দিব লাগিব অ' অ' হ'ব দিয়া মই গৈ পেলাই কথা পাতি আছোঁ